ন লাখ ত্ৰিছ হাজাৰ তিনিশ আঠ লাখ বইত্ৰিছ হাজাৰ ওঠৰশ পাঁচ লাখ বাৰ হাজাৰ বাৰশ পাঁচ লাখ চৈধ্য হাজাৰ দুশ পাঁচ লাখ পোন্ধৰ হাজাৰ পোন্ধৰশ